অঁ বাইদেউ চিনি পাইছেনে এই কালি যে গৈছিলোঁ মই আপোনাৰ পাৰ্লাৰলৈ চুলি কাটিবলৈ এই প্ৰত্যাশা প্ৰত্যাশা অঁ আপোনাৰ দামটো বহুত ভাল দেই আপুনি কিন্তু বহুত ধুনীয়াকৈ মোৰ চুলিখিনি কাটি দিলে আৰু আপোনাৰ মানে কি এতিয়া মোৰ চুলিখিনি মাছাজো কৰি দিলে ন ভাল বহুত ধুনীয়াকৈ কৰিছে আপুনি ভাল লাগিলে আৰ্ আৰু মানে মোক সুধিছেও তই ক'ত কৰিলি কেনেকৈ কৰিলি মানে ক'ত কেনেকৈ চিনাকী হ'লি মানুহজনী মই বোলো এনেকৈয়ে চিনাকি আৰু লগৰ এজনীয়েও চিনাকি কৰি দিলে এতিয়া মানে আৰু তেনেকৈ চিনাকি হৈছে আপোনাৰ পাৰ্লাৰলৈ যাব বিচাৰিছে অঁ অঁ অঁ অঁ আপোনাৰ কামটো বহুত ভাল লাগিলে মই ভাবিছোঁ এতিয়া মানে বেলেগ কামতো যাব পাৰিম ভাবিছোঁ আৰু আপোনাৰ কামখিনি ভাল অকল মানে হেয়াৰ ষ্টাইলকে নহয় বেলেগ কিবা কিবিও কৰিব পাৰিম আৰু আপোনাৰ ওপৰত ভৰসা হৈছে আপুনি যে ভাল কাম কৰে অঁ তাকে হেৰি এইটো কি পিছে কি পইচাটো কি কিমানকৈ লয়নো অঁ অঁ আচ্ছা আচ্ছা মানে মোক সুধিছে মইতো এতিয়া আপোনাৰ এই কম হৈ আছিলে ন অফাৰ দি আছিলে যে চব সময়তে অ চব সময়তে অফাৰ নাথাকেতো নাথাকেতো সেইকাৰণে মানে সুধি লৈছোঁ কিমানকৈ লয় মানে এতিয়াতো মইতো কমতে কৰিলোঁ অফাৰ আছিলে কাৰণে অঁ ঠিক আছে মই জনাম বাৰু দেই অঁ ঠিক আছে হ'ব